এই এনেই আছোঁ এনেই আছোঁ পালেহি আৰু এই চাৰি দিনহে আছে মোৰ বৰা চাউলকেইটা উলিয়াই থৈছোঁ এতিয়া কি কৰিম জানো আকৌ খুন্দিবলৈ লগ লাগিব নহয় অ এতিয়া মই হেৰি কি বুলি কয় চাউলকেইটা লৈ যাম তাতে তিয়াই থ'ম তিয়াই থৈ যেতিয়া হ'ব খুন্দিম দুয়োজনীয়ে অ তেতিয়া দুয়োজনীয়ে দুভাগে কৰিম আৰু আকৌ মোৰ ভাগৰখিনি মই ঘৰত আ ঘৰত আহি পিঠা বনাম তাৰপৰা তোমাৰ ভাগৰখিনি আৰু তাতে বনাবা অ হ'ব হ'ব একেলগে কেৰাহী আছে তাত ডাঙৰ কেৰাহী পাতি ল'ম অ কেৰাহী পাতি লৈ পিঠাখিনি বনাম আৰু তাৰ পাছত পিঠা ভাগ কৰিম আকৌ

অ অকল হেচা দি থৈ আহিছে অ নাই নাই আকৌ লগতে না নাৰিকলৰ লাৰু বনাই দিলে ভাল হ'ব কেইবাবিধো হ'লে কথাটো ভাল হয় আৰু অ অ দিবলৈও ভাল লাগে খাবলৈও ভাল লাগে অ অ আও বিহুৰ ফুৰ্ত্তিটো হ'ব হ'ব ভালহে পাম বিহুৰ ফুৰ্ত্তিও লাগিব একেলগে কৰিলে অ বিহু নাম গাই গাই ঢেঁকী দি থাকিম অ পতককৈ হ'ব আকৌ একেলগে কৰিলে ফুৰ্ত্তিও লাগিব কামো সোনকালে হ'ব অ অ অ অ হ'ব হ'ব অ হ'ব